বিভিন্ন ধৰ বিভিন্ন বতৰ পৰিস্থিতিত দৌৰাৰ বাবে কিছুমান পৰামৰ্শ যেনে গৰম ঠাণ্ডা বৰষুণ আপোনাৰ যেনে গৰম গৰম দিনত আপুনি গৰম দিনত দৌৰি ভাল লাগে কাৰণ কেলৈ যিমান বেয়া গাত শৰীৰৰ বেয়া বস্তু থাকে চব ঘামৰ সৈতে মিহলি হৈ ওলাই আহে আৰু গৰমত এটা বেয়া বহুত ঘাম ওলাই আৰু হাওঁফাওঁটোৱে বেছি কষ্ট গায় এফালে গৰম এফালে আপুনি দৌৰিছে আপোনাৰ মানে দুয়োটা কণ্ট্ৰলত নাহে মানে গৰম দিনত জোতা পিন্ধি দৌৰাটো ইমান ভা সম্ভৱ কথা নহয় মানে ইমান গৰমত মানে বহুত কষ্ট হয় দৌৰোঁতে আৰু ঠাণ্ডাৰ দিনত ঠাণ্ডা দিনত বহুত ভাল লাগে দৌৰি ঠাণ্ডা দিনত এটাই ভাল লাগে লগৰ লগত গ'ল আপুনি ফিল্ডত গ'ল চবেই জোতা চোতা পিন্ধি পেন চেন পিন্ধি ধুনীয়াকৈ দৌৰিছে ঠাণ্ডা দিনতো দৌৰি ভাল লাগে বৰষুণ দিনত অলপ অসুবিধা হয় পানীৰপৰা পানীৰ গচকি গচকি দৌৰিব নোৱাৰে বহুতো কষ্ট হয় দৌৰোঁতে মানুহৰ বৰষুণৰ বতৰতনো কি দৌৰিব হ'লেও বৰষুণৰ বতৰটো নানা ধৰণৰ ফিল্ডত পানী নাথাকে দৌৰি ভাল লাগে পানী মানে কি পানী বৰষুণৰ বতৰত বৰষুণ দিলে আগবেলা পিছবেলালৈ বৰষুণ নাই আপুনি আগবেলা বৰষুণৰ পানী জমা থকা পানীখিনি ধুনীয়াকে সিঁচি চবেই লাগি ভাগি পানী মাৰি ফিল্ডৰপৰা আঁতৰাই আপোনালোকে দৌৰিব পাৰে ঠাণ্ডা বতৰত ধুনীয়াকৈ আপোনালোকে ঘৰৰপা জেকেট চেকেট জোতা চোতা লগাই আহিলে ফিল্ডত খুলি মেলি সেইবোৰ বস্তুবোৰ থৈ জোতা এযোৰ পিন্ধি হাফ পণ্ট এটা পিন্ধি দৌৰি দিয়ক আপোনাৰ গৰম উঠি যাব ঠাণ্ডাৰ দিনত সেইটোৱে ভাল যে গৰম দিন গৰম দিনত ইমান ভাল নালাগে দৌৰি গোটেই গা ঘাম ওলাই যায় অশান্তি লাগে মহৰ কামুৰনি গৰমত দৌৰিব নোৱাৰি কি ক'ম আৰু গৰমত আপোনালোকে এটা বস্তু ধৰিব পাৰে পানী বটল এটা ল'ব ধুনীয়াকৈ হাতত ফিল্ডলৈ যাব ফিল্ডত গৈ পানী বটলটো থৈ অলপ টাইম দৌৰিব লাগে দৌৰি ধুনীয়াকৈ পানী বটলটো অলপ টাইম ৰৈ দৌৰি হোৱাৰ পিছত ডাইৰেক্ট পানী বটলটো খাই দিব গৰম দিনত আপুনি ধুনীয়াকৈ দৌৰি দৌৰিলে দৌৰি দুপাকমান ফিল্ডত খোজকাঢ়িহে পানীটো খাওঁ তেতিয়া মানে ভাল স্বাস্থ্যৰ কাৰণে আৰু গৰম ঠাণ্ডা দিনত ঠাণ্ডা দিনটো একেই আপোনালোকে পানী নানিলেও কথা নাই হ'লেও পানীটো মানুহৰ শৰীৰৰ কাৰণে বহুত ভাল দৌৰাৰ পিছত মানে বহুত সুবিধা হয় আপোনালোকে দৌৰি ডাইৰেক্ট দৌৰি পানীটো খাই দিয়ে গৰম বা ঠাণ্ডা দিনত আপোনালোকে বহুতো বহুত মানে হাওঁফাওঁত কষ্ট হয় অঁ এতিয়া বৰষুণ বতৰত বৰষুণৰ বতৰত বৰষুণ ওপৰফালৰপৰা দি থাকিলে আপুনি বোলে দৌৰিছে তেতিয়া ইমান ভাল নহয় বৰষুণৰ বতৰত দৌৰিব নালাগে জ্বৰ হ'ব কাহ হ'ব তেওঁলোকে বোলে ৰাতিপুৱা বৰষুণ দিছে বা আবেলি বৰষুণ দিছে একো নাই আবেলি বৰষুণ দিছে আপুনি নদৌৰিব সেইদিনাখন ৰেষ্ট লওক আপুনি এদিন ঘৰত ৰেষ্ট ল'লে একো নাই পিছদিনাখন আকৌ দৌৰক আপোনালোকে দৌৰি দৌৰিব লাগে বৰষুণৰ বতৰত যদি আপোনালোকে বোলে আজি বৰষুণ দিলে কাইলৈ দৌৰিব কেনেকৈ যাওঁ আপোনালোকে লগৰকেইটাক ফোন মাৰক লগৰগেইটাক ফোন মাৰিব লাগে ফোন মাৰি ধুনীয়াকৈ লগৰকেইটাক ৰাতিপুৱা লৈ গৈ ধুনীয়াকৈ ফিল্ডখন চফা কৰি চফা কৰি মেলি ধুনীয়াকৈ পানী য'ত ত'ত য'ত আছিলে তাৰপৰা অঁতৰাই ধুনীয়াকৈ থৈ আপোনালোক আকৌ ৰাতিপুৱা দৌৰক আপোনালোকে সেইদিনাখন আকৌ টেন্যন নাথাকে সেয়াই ঠাণ্ডা দিনতো দৌৰক গৰম দিনতো দৌৰক মানুহৰ দৌৰিলে স্বাস্থ্য ভালে থাকে আৰু ক'লোঁৱে যেনেকৈ গৰম দিনত পানী পানীটো ডাইৰেক্ট খাই নিদিব